মোৰ প্ৰিয় খা খাদ্য হৈছে ফাষ্ট ফুড আৰু মাংস হাঁহৰ মাংস মই খাই ভাল পাওঁ মই জিলিকিত আমাৰ ইয়াত জিলিকিত ফাষ্ট ফুড এটা আছে জিলিকিত যায় খাই মই ৰোল খাওঁ ৰোল চিকেন ৰোল ভাল পাওঁ আৰু হাঁহৰ মাংসটো যেতিয়া আমি খাওঁ বনভোজ চনভোজত যাওঁ মই হাঁহৰ মাংসই লৈ যাওঁ লৈ যায় হাঁহৰ মাংস খাই হাঁহৰ মাংস ভাল লাগে খাই হাঁহৰ মাংসৰ আঞ্জাটো যেতিয়া আমি কুমুৰা দি বনাওঁ কুমুৰা দি বনালে বেছি টেষ্টি হয় আৰু তাৰ লগত মই ফাষ্ট ফুডৰ লগত মই আকৌ এই কি কয় শাক শাকো ভাল পাওঁ শাকো খাই ভাল পাওঁ শাক আমাৰ তেল ভকীয়া শাক বুলি এটা কয় তেল ভকীয়া শাকটো খাই ভাল লাগে কাৰণ সেইটো অলপ তেল জাতীয় হয় আৰু অলপ বেছি তেল দি কিনে ভাজিলে সেইটো ভাল লাগে ফাষ্ট ফুডৰ আকৌ ম'ম চ'ম' এইবিলাক ম'ম' খায় ভাল ম'ম' চুপটো ম'ম'তকৈও মই চুপটো আকৌ বেছি ভাল পাওঁ মই চুপৰ কাৰণে ম'ম'টো খাবৰ কাৰণে যাওঁ চুপত জ্বালা চালা হয় অলপ জ্বালা চালা হোৱাৰ কাৰণে বেছি বেছি ভাল লাগে চৰ্দী টৰ্দী হৈ থাকিলে এইটো সেইটো খাই ভাল লাগে তাৰ পিছত আপোনাৰ চাওমিন চাওমিন আছে চাওমিন খাই চাওমিন খাইও ভাল লাগে চাওমিন চিকেন এটা মিক্স চাওমিন বনাই মিক্স চাওমিনটো বেছি ভাল লাগে কাৰণ চিকেন থাকে তাত কণীও থাকে সেইটো কাৰণে খাই ভাল লাগে